আমাৰ শাস্ত্ৰই মানে ৰাতিপুৱা সোনকালে ব্ৰহ্ম মুহূৰ্তত উঠিব লাগে উঠি পেলাই নি সূৰ্য্য় প্ৰণাম কৰিব লাগে কামখিনি নিজৰ কামখিনি সোনকালে কৰি মেলি আজৰি হৈ মানে পাৰিলে খোজ কাঢ়িবলৈও যাব লাগে অলপমান দূৰ তেতিয়া ভৰি হাতখিনি ফ্ৰী হ'ব মনটোও ভাল লাগিব আৰু গোটেই বেমাৰ অমাৰৰ পৰাও মানুহৰ বহুতো তেতিয়া হেৰিয়াত থাকিব পাৰে যেতিয়া নেকি মানুহ সোনকালে উঠে একদম গাটোও পাতল পাতল লাগিব মনটোও অকণমান ফ্ৰী ফ্ৰী লাগিব সেইকাৰণে মানুহ সোনকালে উঠি পেলাই যেনি তেনি যাবলৈও সুবিধা হয়